মই এটা কেক বনাব মানে অৰ্ডাৰ দিব বিচাৰিছোঁ হেৰি অলপ ৰেহাই মূল্যত দিবা নে কমত যদি পাৰা পাঁচ কেজি ওজন মানৰ কেক এটা পৰহিৰ কাৰণে যদি দিয়া কমত তেতিয়াহ'লে আমি অৰ্ডাৰটো দিওঁ আৰু আৰু যদি নিদিয়া আমি বেলেগত বিচাৰোঁ দিবানে যদি নিদিয়া তেতিয়াহ'লে কোৱা আৰু যদি দিয়া তেতিয়াহ'লে কোৱা কাৰণ আমাৰ জন্মদিন আছে জন্মদিনৰ উপহাৰ হিচাপে তুমি অলপ কম ৰেহাই মূল্যত দিয়া আৰু কেকটো এই আৰু সুধিছোঁ তোমাক তুমি উত্তৰটো দিবা যদি আৰু নিদিয়া আৰু তেতিয়াহ'লে আৰু আমি বেলেগত ক'ত য'তে কমত পাওঁ তাতে যাম আৰু বিচাৰি